টেকন'লজি ব্যৱহাৰ কৰা ব্যৱহাৰৰ ফলত আমাৰ জ্যেষ্ঠসকলৰ বিশেষ কিছু ক্ষেত্ৰত অসুবিধা হয় আৰু প্ৰায় সুবিধা হৈছে বুলিয়ে আমাৰ ধাৰণা হয় যিহেতু আজিকালি যিকোনো খা খবৰ বাতৰি সংগ্ৰহ ইত্যাদিবিলাক খুব সহজলভ্য হৈছে আমাৰ দূৰ দূৰণিত কোনোবা থাকিলেও তেওঁৰ লগত যোগাযোগৰ মাদ্ মাধ্যমত সহজতে আমি লগ পাব পাৰোঁ কথা বতৰা পাতিব পাৰোঁ ইত্যাদি কৰি বহুতখিনি সুবিধা হৈছে আৰু দৰকাৰ কিছু কিছু ক্ষেত্ৰত এতিয়া আজিকালি যিবিলাক মানুহজনৰ সম্পূৰ্ণ ছবিটো চায়ো মানে আমি কথা বতৰা পাতি থাকিব পাৰোঁ আৰু বিশেষকৈ এই বিশেষকৈ সৰুচাম ল'ৰা ছোৱালী অকণমান অকণমান তেওঁলোকে এতিয়া দুটা ছাইড আছে এটা ভাল এটা বেয়া যদি ভাল ছাইডটো লয় ভালে হয় কিন্তু আজিকালি কিছু কিছু ক্ষেত্ৰত ল'ৰাবিলাক অকল এই মোবাইল বা লেপটপ ইত্যাদিত মানে ব্যস্ত হৈ সময়বিলাক অতিবাহিত কৰা দেখা যায় গতিকে আমাৰ বয়োজ্যেষ্ঠবিলাকৰ বিশেষকৈ কিছু ক্ষেত্ৰত অকণমান অসুবিধা হৈছে যদিও কিছু ক্ষেত্ৰত অলপমান আমাৰ সুবিধাও হৈছে যিহেতু আগৰ দিনত আপুনি কিবা এটা দূৰ দুৰণিৰ খা খবৰ ল'বলৈ হ'লে আপোনাৰ চিঠি মাধ্যম আছিলে এখন চিঠি গৈ পোৱাত হয়তো পোন্ধৰ দিন মাহ পৰ্যন্ত এই দৰকাৰ এই লাগিছিলে আজিকালি মুহূৰ্ততে এইবিলাক পাব পাৰি দেশ বিদেশৰ ক'ত কি আছে সেইবিলাক আমি ঘৰতে বহি চকু সন্মুখত চাব পৰা ব্যৱস্থা হৈছে ক'ৰবাত এখন খেল চলি আছে আমি ঘৰতে বহি সেইবিলাক উপভোগ কৰিব পাৰিছোঁ ঘৰতে বহি আমি কিছুমান ধৰি লওক মনোৰঞ্জনধৰ্মী কিছুমান চিনেমাই হওক বা ছিৰিয়েলেই হওক ইত্যাদি চাবলৈ আমি সুবিধা পাইছোঁ গতিকে টেকন'লজিৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ জ্যেষ্ঠসকলৰ বিশেষ অসুবিধা নাই হোৱা বুলিয়ে মই ভাবোঁ খালী বস্তুটো এই তাৰ সদব্যৱহাৰটো জানিব লাগে বিশেষকৈ সেইটো জানিলেই সকলো ক্ষেত্ৰতেই ভালে হৈছে বুলি মই অনুমান কৰিছোঁ